হয় কোন অঁ হয় হয়

অঁ হয় কওকচোন অঁ হয় হয় আছে আছে আপুনি যেতিয়াই আহে এতিয়া বৰ্তমান আছে আৰু অফাৰো চলি আছে অঁ তেখেতৰ অন্তৰীপখন আছে এতিয়া অঁ মানে সেইখনতহে অফাৰ চলি আছে আৰু বাকী আপুনি হোমেন বৰগোহাঁইৰ নিব পাৰে পিতা পুত্ৰ পিছত আছে নাহৰৰ নিৰিবিলি ছাঁ এতিয়া মানে যোনকেইখন চলি আছে আৰু বেছিকৈ সেইকাৰণে কেইদিনমানৰ কাৰণে মানে কিতাপৰ অফাৰ দিয়া হৈছে আপোনাক যদি লাগে তেতিয়াহ'লে আপুনি নিব পাৰে ইয়াৰপৰা অঁ অঁ হ'ব আপুনি যেতিয়াই আহে পাব বাৰু অঁ